হয় মই কিছুমান বস্তু বনাওঁ প্ৰায় বনাওঁ ধৰক এতিয়া মই কেতিয়াবা ঘৰতে

সকলোবিলাক বস্তুৱে বনাওঁ মাছ মাংস আদি কৰি চব বনাওঁ কিন্তু সোৱাদ অনুযায়ী বনাওঁ ধৰক যোনে যেনেকৈ ভাল পায় এতিয়া মই কাৰোবাৰ কাৰণে বনাইছোঁ মোৰ ধৰক মায়ে জলা কম খায় তেওঁলোককতো খাবলৈ সুবিধা কৰি দিব লাগিব গতিকে ধৰক আগতে দিছিলোঁ জলা এতিয়া তেওঁলোকৰ বিবেচনা ওপৰত তেওঁ যেনেকুৱা খাদ্য ভাল পায় তেনেকৈ ধৰক মা মছলাবিলাক কমকৈ দি ধুনীয়াকৈ তেওঁ খাব পৰা উপযুক্ত কৰি বনোৱা হয় আৰু তেনেকৈ বনালে বহুত খায়ো সোৱাদ লাগে আৰু ভালো হয় সকলোৱে খাব পাৰে সৰু ল'ৰা ছোৱালী পৰা ডাঙৰ বয়সস্থ মানুহো খাব পাৰে কাৰণ জলা নিদিয়াকৈ খোৱাটো নিজৰ স্বাস্থ্য বাবেও উপকাৰীতা আৰু ভাল গতিকেলৈ মই কিছুমান বস্তু কেতিয়াবা সাল সলনি কৰিবলগীয়া হয় ধৰক আজি বোলে আমুক বস্তুটো বোলে মাংসটোকে আজি অলপ বেলেগ টাইপত বনাওঁ সেই তেনেকৈ কিছুমান নিয়ম আছে সেইমতে বনালে ধুনীয়া হয় ভাল হয় সোৱাদ হয় গতিকেলৈ তেনেকৈ বনাবলৈ চেষ্টা কৰোঁ আৰু তেনেকৈ আনে আনক খোৱাইয়ো ভাল পাওঁ তেওঁ খায়ো কয় যে সুন্দৰ হৈছে তেতিয়া মনটো ভাল লাগে